ই সেৱাটো আজিকালি এনিটাইম এনিহুৱেৰ য'ৰে ত'ৰে পৰা কৰিব পাৰি চৰকাৰে বিহিত বহুতখিনি মই ভাৱো নাইন্টি ফাইভ পাৰ্চেন্ট কাম চৰকাৰে অলৰেদি কৰি দিছে আৰু যিখিনি কৰিছে বহুতখিনি চৰকাৰ মানে ধন্যবাদৰ পাত্ৰ মানে গোটেইখিনি চৰকাৰে ভালকে তুলি ধৰি সাধাৰণ ৰাইজৰ আগত এতিয়া সকলো এটা এখন চাৰ্টিফিকেটৰ পৰাই হওঁক বা আপুনি বেংকৰ ডেইলি কামৰে হওঁক গোটেইখিনি ডিজিটেল আমি যিটো ই সেৱা বুলি কওঁ সেইখিনি ৰেগুলাৰলি ডে দু ডে মই ইউজ কৰি থাকোঁ এ যিমান যি গভৰ্ণমেন্ট অফিচ আছে আজিকালিতো গোটেইখিনি ক'তো যাব লগা নহয়েই গোটেইখিনি বেংকেই হওঁক বা মোৰ কিবা চাৰ্টিফিকেট লগা হওঁক বা কিবা পি আৰ চি ৰিলেটেদ হওঁক গোটেইখিনি আজিকালি ই সেৱা গৱৰ্মেন্টৰ যোনটো পৰ্টেল ই ডিষ্ট্ৰিক্ট হওঁক বা এ আৰ টি পি এছ হওঁক বিল্ডিং বিল্ডিং পাৰ্মিচন হওঁক গোটেইখিনিতো আজিকালি ই সেৱাত ইউজ কৰি মই নিজে সেইটো ইউজ কৰোঁ তাত বাৰু ডে টু ডে লাইফৰ নেচেচেৰী যোনবিলাক চাৰ্ভিচেছ সেইবিলাক ইলেক্ট্ৰিচিটি বিল পেমেন্ট হওঁক পানী ৱাটাৰ ছাপ্লাই বিল পেমেন্ট হওঁক বা হাউচ প্ৰপাৰটি টেক্স হওঁক আৰু এই যিমান যি আছে তাৰ বাহিৰে আৰু আমাৰ ডে টু ডে লাইফত লাগি থকা ইনকাম চাৰ্টিফিকেট হওঁক বিল্ডিং পাৰ্মিচন হওঁক ক্লিয়াৰেঞ্চ কিবা এটা চৰকাৰক ক্লিয়েৰেন্স লাগে গোটেইখিনি বা এই মাটি বাৰীৰ লেণ্ড ৰেভিনিউ হওঁক গোটেইখিনি চৰকাৰে ই ডিজিটেল ই সেৱাত ডাঙি ধৰিছে সাধাৰণ ৰাইজৰ কাৰণে আৰু গোটেইখিনি সফলো হৈছে যিখিনি মানুহে নিজৰ আমি এতিয়া গোটেইখিনি আমি নিজে জানোঁ কৰোঁ আৰু যোনখিনি অলপ বয়সীয়াল মানুহ আছে সিহঁতৰো অলম'ষ্ট ফিফটি ছিক্সটি পাৰ্চেন্ট মানুহে নিজে এইখিনি কৰে আৰু যিখিনি মানুহে অলপ কৰিব ইমান হেৰি নকৰে সিহঁতে চাৰ্ভিছ কিবা কাষ্টমাৰ চাৰ্ভিছ আছে গৱৰ্মেন্টৰ সেইবিলাক জেগাই জেগাই কাষ্টমাৰ চাৰ্ভিছ পইন্ট আছে সেইবিলাক ই সেৱা এটা একদম মিনিমান ফিজত এইটো চৰকাৰে হেৰি কৰিছে চবে ইউজ কৰে আৰু মই ভাৱো যে মোৰ অভিজ্ঞতা খুবেই ভাল মই ই সেৱা গোটেইখিনি ইউজ কৰিছোঁ আৰু পিছলৈকেও আৰু বহুতখিনি মই কৰিম আৰু এইখিনি ই সেৱা চৰকাৰী যিখিনি কৰিছে সেইখিনি সাধাৰণ ৰাইজৰ কাৰণে বহুতখিনি সুবিধা কৰিছে মই ঘৰৰ পৰাই মোবাইলত ধৰক মোৰ নিজৰ পাৰ্চনেল কম্পিউটাৰতে গোটেইখিনি মই ইন্টাৰনেটৰ মাধ্যমেৰে মই গোটেইখিনি ই সেৱা মই লওঁ লাগে আৰু এইটো ভৱিষ্যতৰ কাৰণে লাগি থাকিব আৰু